হয় মই কুকিং কৰি ভাল পাওঁ কিন্তু মোৰ ঘৰত ইমান বনাবলগীয়া নহয় কাৰণ মায়েই বনাই প্ৰায় বস্তু আৰু মই এই বনাইছিলোঁ ভাইটিৰ জন্মদিনত অঁ মাংস বনাইছিলোঁ তাত সোনকালে হ'বলে নহৰু যেনিবা আদা জলকীয়া মিক্সাৰ পিচি পেলাই দিওঁ যাতে জলদি হয় মাংসটো আৰু মাংসটো হ'বলগীয়া জলদি ঢাঁকনি দি থয় তেতিয়া মাংসটো জলদি সিজে আৰু ধুনীয়াকেও গোন্ধটো ধুনীয়া ওলায় আৰু যিহেতু পটাত পিচিলে অলপ সময় লয় আৰু কষ্টও লাগে পিছে পিচিবলে আৰু যেতিয়া প্ৰথম প্ৰথম ইম ইমানজন মানুহলৰ কাৰণে খানা বনাইছিলোঁ ভয়ো লাগি আছিলে কেনেকুৱা হব কেনেকুৱা নাই তাৰ